হেল্ল' কি কৰি আছ অঁ অঁ মই বিশেষ কথা এটা সুধিবৰ কাৰণেহে ফোন কৰিছোঁ এই মই আজি খাৰ খাম বুলি ভাবিছোঁ অমিতা খাৰ কেনেকে বনাইনো অমিতা খাৰ বনাম বুলি ভাবিছোঁ তাকে এতিয়া অঁ তাকে এতিয়া কেনেকেবা বনাই মই খাব মন গৈ আছে সেইকাৰণে সুধিছোঁ আৰু অঁ এতিয়া অমিতা খাম বুলি ভাবিছিলোঁ আছে জাতিলাও আছে

কন জলকীয়ানে কেঁচা জলকীয়া

ভাজি থাকিব লাগিব আৰু অঁ অঁ

অঁ অঁ

কিছুমান শুকান মাছ দিয়ে বুলি কোৱা শুনি পাইছোঁ দেখোন

অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ

অলপ ভাজি ল'ব লাগিব

অঁ অঁ অঁ ও ও ও তাকে সুধিবৰ কাৰণে ফোন কৰিছিলোঁ অঁ হ'ব